অঁ ইমান পানী কমি গৈছে কামবোৰ কৰিবলৈকে পৰা নাই দেখোন পানী কমি কমি গৈছে কিয় জানো ক'ৰবাত লিকেই কৰিছেনে কিয়েই হৈছে দিগন্ত পানীৱালালৈকে ফোন কৰি চাওঁচোন হেল্ল' হেল্ল' অঁ দিগন্তদা হয়নে হয় ঐ আমাৰ পানীৰ হেৰি কানেকশ্যনবোৰ কিবা বেয়া হৈছে নেকি আপুনি এবাৰ চাই দিবহিচোন পানী দেখোন নথকাই হৈছে টেংকিত একো ভালকৈ কৰিবই পৰা নাইকিয়া অঁ চাইচিলোঁ ক'তো দেখোন তেনেকৈ একো নেদেখিলোঁ আমি পানী পাইপত ক'ৰবাত লিক হৈছে নেকি সেইবোৰো চাইচিলোঁ ভালকৈ চাইচিলোঁ কিন্তু ক'তো আমি দেখা নাই টেপো ভগা নাই দেখোন আপুনি আহিবচোন বাৰু আমাৰ গোটেই হেৰিটো চাই দিব প্লাম্বিং কেনেকৈ ক'ত কি কি হৈছেনো ভালকৈ পৰীক্ষা কৰি তাৰপিছত আপুনি জনাব হেল্ল' অঁ ঠিক আছে হ'ব কালিলৈ আহিব আপুনি অঁ অঁ অঁ ঠিক আছে হ'ব